পাঁচ হেজাৰ পাঁচশ পঁচপন্ন সাত হেজাৰ তিনিশ পাঁচ ন হাজাৰ পাঁচশ তিনি ওঠৰ হাজাৰ চাৰিশ চৌৱাল্লিছ বিশ হেজাৰ পাঁচশ বাৰ